আমাৰ পৰিয়ালত কোনো দৃষ্টিহীন ব্যক্তি নাই আমাৰ ওচৰৰে শামুকজান বুলি ঠাইটুকুৰত বহুকেইজন দৃষ্টিহীন ব্যক্তি লগ হৈ একেলগে থকাৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকে ৰাইজৰ সহায় সহযোগিতা বিচাৰি এখন দৃষ্টিহীন বিদ্যালয় খোলাৰ ব্যৱস্থাও কৰিছে দৃষ্টিহীন লোকসকলক চৰকাৰৰ যি ৰাজহুৱা সুবিধাৰ ব্যৱস্থা আছে এই ব্যৱস্থাসমূহ সেই ৰজহুৱা ব্যৱস্থাৰ যিসমূহ এজেণ্ট আছে এই এজেণ্টসমূহে তেওঁলোকলৈ অহা বস্তুটো তেওঁলোকক নি যাতে ঘৰতে দি থৈ আহিব পাৰে তেনেকুৱা কৰিলে তেওঁলোকক যথেষ্ট সহায়ো কৰা হ'ব আৰু তেওঁলোকৰো যথেষ্ট সুবিধা হ'ব